এ আছোঁ ঘৰতে ক' ভালে আছোঁ দক ডিজাৰ্টেশ্যনৰ কাম মানে মই এনে ভাবিয়ে থৈছিলোঁ কিন্তু কিবা হেৰিগিলা পোৱা নাই দেখোন মানে ডিটেইলচখিনিৰ কাৰৰণে কিতাপ চিতাপ লাগ্ছিল অলপমান গোটেইটো আৰু নেটৰ ওপৰত ভৰসা কৰিব নোৱাৰি অঁ পাৰি মই মানে আজি কলেজত হেই কচ্ছিলোঁ মানে কলেজৰ লাইব্ৰেৰীত অলপ বিচৰিছিলোঁ কিতাপ কিবা এখেন দুখেন পালোঁ কিন্তু ইমান ভাল নহয় মানে সেইখনৰ ওপ্ৰত ভিত্তি কৰি লিখবা নৰিম যেন লাগ্ছে তাৰ মানে কালি আছোঁ বাৰু ফ্ৰী কিন্তু দুটা ক্লাছ আছে দুটাইটো কৰি কৰি ফেলে যাবা পাৰিম তাৰ মানে অঁ বাৰটাত ফ্ৰী হৈ যাম নটাৰ পৰা ক্লাছ আছে অঁ হ'ব দক কি এনেই এনেই কেনেহেন কিতাপ লাগব তুমিটো মানে কৰি আছা বোধ হয়

আৰু মোৰ মোৰ টপিকটো কাৰণে কেনেহেন কিতাপ চালে ভাল হ'ব ন মোৰ টপিক কি আছিল মানে হেই কি বুলি কয় যোৱাবাৰ যে মই প্ৰজেক্টত কৰ্ছিলোঁ কো কাৰিকোলাৰ এক্টিভিটিৰ লগত মিলাই পেলাই আৰু ৰিয়া অঁ অঁ হয় হয় অঁ তুমি অলপমান চাই দিব লাগ্বো তাৰ মানে মোৰ ইমান আইডিয়া নাই পঢ়ি থকা নাই এনেই আৰু অঁ দে দে হ'ব দে বাই